মানুহে হেডফোন ব্যৱহাৰ কৰিলে বহুতো অসুবিধা হয় তাৰ মাজতে বহুতো সমস্যাও সৃষ্টি হয় কাণৰ যেনেকৈ কাণৰ বিষ মূৰৰ বিষ কম শুনা পিছলৈ একেবাৰে নুশুনা হোৱাও সম্ভাৱনা থাকে কাণৰ পৰ্দা ফটা সম্ভাৱনা থাকে কোনোবাই মাতি থাকিলেও ভালকৈ নুশুনে দহ বাৰবাৰলৈকে মাতিবলগীয়া হয় মই মোৰ নিজৰ ল'ৰা ক্ষেত্ৰত প্ৰমাণ পাওঁ তাহাঁতি যেতিয়া হেডফোনডাল লগাই কিবা গেম খেলি থাকে বা কিবা চিনেমা ভিডিঅ' কিবাকিবি চাই থাকে তেতিয়া ভাত খাব সময়ত চিঞৰি থাকিলেও নুশুনে আৰু ৰাতি শোওঁতে হেডফোন লগাই শুৱে কিবা যদি ক'বলগীয়াও থাকে চিঞৰি থাকিলে নুশুনে ওচৰত গৈ মাতিবলগীয়া হয় সেইবিলাক বহুত বেয়া মানে বস্তু হেডফোন বস্তুটো আৰু যদি ৰাস্তাত গৈ থকা অৱস্থাত যদি হেডফোন ব্যৱহাৰ কৰে তেতিয়াতো আৰু বহুতেই বেয়া কাৰণ পিছফালৰ পৰা যদি গাড়ী এখন আহে হৰ্ণ বজালেও নুশুনে তেনেকুৱাকৈ বহুতো ল'ৰা এক্সিডেণ্টৰ মুখামুখি হৈছে তেনেকুৱাকৈ ট্ৰেইনত ৰাস্তাত মোবাইল হেডফোন লগাই মোবাইল চাই থকা অৱস্থাত তেনেকৈ ট্ৰেইনে কাটি থৈ যোৱা বহুত তেনেকুৱা আমি শুনিবলৈ পাইছোঁ পেপাৰে পত্ৰই নিউজত সেইবিলাক সেইকাৰণে হেডফোনটো মোৰ হিচাপত একেবাৰে ভাল বস্তু নহয়েই সেইটো পৰাপক্ষত ব্যৱহাৰ নকৰা বহুত ভাল বুলিয়েই ভাবোঁ